অঁ মই শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে কিছু পৰিমাণে অৱগত কাৰণ মই বহুতো ভিডিঅ' ইউটিউবতে হওক বা বিভিন্ন টি ভি বা ইয়াত লোকৰ সমনীয়াৰ মুখেৰে শুনিছোঁ শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে হয় বহুতো কথা জানিব পাৰিছোঁ যে শ্বেয়াৰ মাৰ্কেটত কিছুমান এনেকুৱা শ্বেয়াৰ ষ্টক মাৰ্কেট হয় কিবা বস্তু পাতিৰ ওপৰত বা কিবা কোম্পেনীৰ ভেল্যুৰ ওপৰত কিবা পইচা ইনভেষ্ট কৰা হয় আৰু সেই পইচা মানে এনেকৈ চেল কৰা হয় বাই কৰা হয় এইধৰণৰ কিছুমান কথা শুনিছোঁ আৰু যিমানবিলাক মই শুনিছোঁ যথেষ্টখিনি মানুহ কিছুমানক দেখিছোঁ শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰি বা জমা কৰি বহুতো মানুহ লাভান্বিত হৈছে যদিও কিছুমান ক্ষেত্ৰত মানে মানুহবিলাকৰ লোকচানো হৈছে কাৰণ বিশেষকৈ শ্বেয়াৰ মাৰ্কেটটো চলাবলৈ বা শ্বেয়াৰ মাৰ্কেটত পইচা জমা কৰিবলৈ যি বহুতো জ্ঞানৰ প্ৰয়োজন হয় তাৰ বিষয়ে বস্তুটোৰ বিষয়ে জানিবলগীয়া হয় কি বস্তু শ্বেয়াৰ মাৰ্কেটটো কেনেকুৱা ন বহুত মানুহে লোকক দেখি পেলাই একো নজনা নেমেলাকৈ যিমান মই দেখিছোঁ একো নজনা নেমে লাকৈ মানে শ্বেয়াৰ মাৰ্কেটত পইচা লগাব বিচাৰে আৰু সেইবাবে তেওঁলোক বহুতো মানে লোকচানত লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে বহুতৰ পইচা পাতি গৈছে শ্বেয়াৰ মাৰ্কেটত আৰু ইয়াৰোপৰি যোনটো এটা ভাল শ্বেয়াৰ মাৰ্কেট হয় যোনটো মানে লিগেল সেইবিলাকৰ উপৰিও কিছুমান এতিয়া সেই শ্বেয়াৰ মাৰ্কেটৰ জেগাত কিছুমান ইলিগেল শ্বেয়াৰ মাৰ্কেটো বা শ্বেয়াৰ মাৰ্কেটৰ নামত কিছুমান ইলিগেল বস্তু আহিবলৈ লৈছে সেইবিলাকক কপি কৰি আৰু সেই তেনেধৰণৰ কিছুমান ফ্ৰড কৰিছে মানুহৰ লগত বহুতো শুনিব পাইছোঁ বাতৰিত নিউজত শুনি থাকোঁ যে শ্বেয়াৰ মাৰ্কেটৰ নামত বহুত কিছুমান ফ্ৰড হৈছে বহুত মানুহৰ টকা পইচাৰ লগতে ঘৰ বাৰীও ধ্বংস হৈছে আৰু হয়তো কিছুমান মানুহ জেললৈও যাবলগীয়া হৈছে একো নজনা নেমেলাকৈ ইনভেষ্ট কৰাৰ বাবে বা ফ্ৰড কৰাৰ বাবে আৰু ইয়াৰোপৰি ডিজিটেল এপসমূহে ভাৰতত বিভিন্ন ধৰণে পৰিৱৰ্তন সৃষ্টি কৰিছে বাৰু বিশেষকৈ চাব গ'লে আগতে আমাৰ হাতত পইচা থাকিব লাগে আজিকালি তেওঁ পইচা দিবলৈ যিকোনো দোকান এখনত পইচা দিবলৈ হাতত পইচা নিনিলেও হয় চব মোবাইলৰদ্বাৰা এপৰদ্বাৰা স্কেন কৰিয়ে দিবপৰা যায় সেইবিলাক ক্ষেত্ৰত যথেষ্ট সুবিধাও হৈছে নোহোৱা নহয় কিন্তু ইয়াৰ মাজতে কিছুমান ভয়ো থাকে যে এইবিলাক বিপদজনক হ'ব পাৰে কাৰণ অনলাইনত যিহেতু হেকাৰ বা হেকিঙক লৈও কিছুমান কথা আছে শেষ হোৱাৰ সম্ভাৱনা থাকে বা পইচা পইচা হেৰুৱাৰ সম্ভাৱনা থাকে কোনোবাই পইচা লৈ যাব অনলাইনত ফ্ৰড কৰি পেলাই সেইবাবে অনলাইনৰ কিছুমান কাম মানে যদিও সুবিধা দিছে মানুহক তথাপিতো মানে অনলাইনৰ কাম কিছুমান অলপ কৰিবলৈ মানে ভয় লগা হয় একো নজনা নেমেলাকৈ সেইবাবে অকণমান সাৱধান অৱলম্বন কৰিব লাগে মই ভাবোঁ অনলাইনৰ কামবোৰ কৰোঁতে তো সেয়াই মানে জ্ঞান নথকাকৈ যদি শ্বেয়াৰ মাৰ্কেটত এতিয়া চাব গ'লে শ্বেয়াৰ মাৰ্কেটত যোনবিলাকে জ্ঞান আছে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে জানে তেওঁলোকে তাত পইচা লগাওক তো তেওঁলোকে অবভিয়াচলি লাভ লাভ পাব কিন্তু কিছুমানে লোকক দেখি নজনা নেমেলাকৈ যদি তাত ইনভেষ্ট কৰে বা পইচা জমা কৰে তেতিয়া তেওঁলোকৰ লোকচানত হ'ব পাৰে সেইবাবে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে জ্ঞান থাকিহে মোৰ মতে শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰিব লাগে তাকে এতিয়া আৰু মানে যিহেতু বিশেষকৈ কিউ আৰ স্কেনাৰ ওলালে বিভিন্ন বেংকৰ মানে আজিকালি বিশেষকৈ বেংকৰ কাম চাম কাম বনৰ বাবে বেংকৰ লাইন পাতিবলগীয়া নহয় পইচা উলিয়াব বা পইচা কাৰোবাক দিব হ'লে ভাৰতৰ ইঠাইৰপৰা সিঠাইলৈ মানে বহুত দূৰ দূৰণিলৈ পতককৈ ছেকেণ্ডতে পইচা ট্ৰাঞ্চফাৰ কৰিব পাৰি সেইবিলাক ক্ষেত্ৰত বহুতো সুবিধা হৈছে মানুহৰ তাৰ মাজতে অকণমান বিপদজনকো হয় বুলি মই ভাবোঁ হেকাৰ বা ফ্ৰডৰ বাবে